অঁ শুনিছোঁঁ কোৱা ভালে তোমাৰ

কি কৰিছা মই লখিমপুৰতে তুমি অঁ গোগামুখত কিবা কৰি আছে নি অঁ কিহত পালা অঁ ভাল খবৰ মই বৰ্তমান একো কৰা নাই আছোঁ এ এনে অঁ অঁ কলেজ এৰাৰ পৰা বুলি কাকো লগ পাই পোৱাই নাই তেতিয়াৰ পৰা অঁ শুনিছিলোঁ যাব লাগিব পায় তাত গৈ চব অঁ দিছিলে অঁ অঁ অঁ যাম যাম আহিবা চবকে লগ পাম ভালো লাগিব কলেজ এৰাৰ পৰা বুলি কাকো লগ পায়ে পোৱা নাই অঁ আহিবা মেখেলা চাদৰ পিন্ধি যাম তুমি ভাল লাগিব ন অঁ মিলাই পিন্ধিম

অঁ তেনেকে মিলাই সকলোকে লগ পাম এতিয়া ঘৰতেনে অঁ অঁ কোৱা অঁ

অঁ তুমি কৈ দিবাচোন মোৰ ওচৰত তাইৰ ভাগৰ ফোন নম্বৰটো নাই

ভাত পানী খালা নাই

অঁ আমাৰো বনাই আছে মায়ে মাৰ ভাত জানো কিহে বনাইছে মই চোৱাগে নাই

মই কৰোঁ মাজে সময়ে সেইটো কথা

অঁ দেউতাৰ লগত থাকা অঁ অঁ অঁ বৰ্তমান একো কৰা নাই অঁ অঁ মই দিছিলোঁ ৰিজাল্ট ভাল নহ'ল

অঁ শুনিছিলোঁ বাৰু

মোৰ লগত পৰিস্মিতা তাৰপিছত বাগমিতা তেনেকেই আছে মানে ৰিঙকিৰ ভাগৰ নম্বৰটো নাই মই বাৰু মোৰ ওচৰত থকা কেইগৰাকীবােৰ কৈ দিম ফোন কৰি মানি আমি অঁ তাৰপৰা তুমি ৰিঙকিলৈ ফোন এটা কৰি দিবা তাইৰ ভাগৰ নম্বৰটো মানে মোৰ সেই ডিলিট হৈ গ'ল লগৰ অঁ লগ হৈ অঁ কাব ড্ৰেছটোৰ কথাও কৈ দিব লাগিব আৰু মানে লগ হৈ দিয়াটো কথাও ক'ব লাগিব লগতে যাম আৰু লগ হৈ ন কলেজলৈ

বৰষুণত তিতিলো এতিয়া গা ভাল নাই জ্বৰ আৰু এতিয়া বাৰু ছিজনটো তেনেকুৱা হৈছে গা ভাল নোহোৱা চব

অঁ তাকে মানে চাকৰিলৈও আশা কৰি থাকিলে নহ'ব কিবা এটাততো সোমাবই লাগিব আৰু দিন পাৰ হৈ গৈ আছে এনেকে বিয়াৰ কথা ওলাই আছিলে মই কৈছোঁ এতিয়াই নহয় দিন আছে ইমান জল্দি বিয়া নাপোতো বুলি অঁ কিবা এটাত সোমাই লওঁ প্ৰথমে বিয়া পাতিও আমনি লাগিব ন সদায় ঘৰতে সোমাই সোমাই সেইটো কাৰণে বোলে কিবা এটাত কৰি ল'লে সোমাই ল'লে মানে ধৰা ব্যস্ত হৈ থাকিব পাৰিম

বা এগৰাকীও আছে দিবলৈ দি লওক তেখেতকো

লখিমপুৰৰে তোমাৰ কোৱা আছিলে বিয়া ক'লৈ হৈছিলা অঁ তেওঁলোকৰ ঘৰত সদস্য কিমান অঁ যৌথ পৰিয়াল যৌথ পৰিয়াল হ'লে ভাল অ' ভাল মানে তুমি এতিয়া তোমাৰ কর্মসূত্রে ওলাই আহিব পাৰিছা ন এতিয়া থাকিব পাৰিছা হি ঘৰত বাকীসকল মানে মা দেউতাক চাবলে হ'লেও বাকীসকল সদস্য আছে আমাৰ মানে তেনেকৈ ধৰা আঁতৰত কিবা এটা পালেও যাবলৈ মানে দেউতা অকলে থাকিব সেইটো কাৰণে অসুবিধা হয় আৰু সেইটো কথা সেয়া আৰু এতিয়া লখিম অঁ সেয়া আৰু এতিয়া লখিমপুৰ ব্ৰাঞ্চতে আছে কাৰণে যেনিবা ঘৰতে থাকিব পাৰিছে প্ৰমোশন হ'লে মানে ট্ৰাঞ্চফাৰ হ'লে তেতিয়াতো নোৱাৰিব এনেকুৱাও মানে ছিংগুল ফেমিলী সেইটোৱে অসুবিধা আৰু অঁ অঁ অঁ সেইটোৱেই অঁ তেওঁ আকৌ অকলশৰীয়া কৰি থৈ ক'লৈ যাম মানুহটো বেলেগ নাই সেইটো কথা অঁ তোমাক সেই চিঠি কলেজৰ কোনে দিছিলে কলেজ গ্ৰুপত এড কৰিছিলে নি বাৰু অঁ মোক অঁ মই কৈ দিম বাৰু গ্ৰুপত এড কৰি দিবলৈ অঁ মই গ্ৰুপত আছোঁ বাৰু মই তেনেকে পাইছিলোঁ অঁ অঁ অঁ অঁ অঁ অঁ মই কম বাৰু কৰি দিবলৈ ৰ'বা অঁ গা ভালো হোৱা নাই মোৰ মানে অঁ কোৱা অসুবিধা হয় অঁ আৰু মানে আমি যোৱা কেইজনী লগ হৈ মানি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ কেইজনী লগ হৈ মানি গ্ৰুপ এটা খুলিব লাগিব তাত মানে আলোচনা কৰিবলৈ সুবিধা হ'ব ধৰা অঁ অঁ সেইকাৰণে মই গ্ৰুপ এটা খুলিম বাৰু মই খুলি মেলি এড কৰি দিম চবকে সেইটো গ্ৰুপত অঁ সকলোকে এড কৰি দিম এইটো গ্ৰুপত মানে কলেজৰ সকলো আছে যে তেনেকে কথা পাতিবলৈ অলপ অসুবিধা হ'ব আমাৰ গ্ৰুপটোতে তেতিয়া আমি ইজনী ডিপাৰ্টমেণ্টৰ ইজনীকে এড কৰি আলোচনা কৰিব পাৰিম অঁ কৰি দিব লাগিব

ভাল লাগিব অঁ অঁ অঁ তাকে মই সেই অঁ সকলোৱে নম্বৰবোৰ নাই বাৰু মই গ্ৰুপৰ পৰা চাই চাই আকৌ কালেক্ট কৰি মানি এড কৰি দিম বাৰু গ্ৰপটা বনাই মানি মই সেই খবৰ মানে পাইছোঁ চিঠিখন পাইছোঁ যদি মানে গা ভালো নহয় যে তেনেকৈ কাৰো লৈ ফোন কৰাও হোৱা নাই সেইটো কথা

এনেকে মানে কলেজলেও তেনেকে অঁ ব্যস্ত হৈ থাকে অঁ তেনেকে লগ হওঁ বুলি ক'লেও মানে লগ হ'বও নোৱাৰি সকলোৱে সময় সুবিধাও আছে সেইটো কথা

অঁ অঁ অঁ সেইটোকে কৰিব লাগিব সকলোৰে ভাল বাৰু তোমালোকৰ ভালনে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ সেইটো হয় বাৰু অসুবিধা হয় অ' এনেকে

অঁ অঁ অঁ ঠিক আছে বাউ দিয়া ঠিক আছে অঁ অঁ ঠিক আছে অ' অঁ অঁ অঁ অঁ ঠিক আছে কৰিবা অঁ বাই বাই